মই কাঁহী বাতি ধুই আছিলোঁ কাঁহী বতি ধুই থাকোঁতে এইফালৰ পৰা ল'ৰাকেইটামান আহি বগলী চৰাই ধেই পৰি থাকে আমাৰ পথাৰত বগলী গছতো পৰি থাকে এই তেয়া আহি সেই ল'ৰা দুটামানে মাৰ্বলগুটিৰে কেটেপা মাৰিলে কটেপা মাৰিলে সেই বগলীটো ঠেং লেঙেৰা হ'ল পাখিত লাগিলে তাৰপিছত এতিয়া কি হ'ব চিঞৰি চিঞৰি আৰু আহিছে মোৰ ওচৰলৈ মোৰ এতিয়া ভয় লাগিছে নহয় ধৰিবলৈ ভয় লগা কাৰণে মই ভিতৰলৈ গৈ কাঁহী বাতি এৰি ভিতৰলৈ গৈ কাপোৰ এখন আনিলোঁ কাপোৰ এখন আনি তেওঁক একদম ভৰিয়ে মুখে ধৰি ভি কাঁহী বাতি ধোৱা জেগালৈ আনিলোঁ তেওঁ বোকাৰে চোকাৰে লুতুৰি পুতুৰি বোকা চোকা ধুই তেওঁক মই ধুনীয়াকৈ ৰাখিলোঁ ধুনীয়াকৈ ৰাখি এনেকৈ হালধি বান্ধি দিলোঁ যেনেকৈ মানুহক মানুহে কয় হালধি বান্ধি দিলে ভৰি হাত বিষ চিষবোৰ যায় বুলি সেইটো কাৰণে সেইটো মনত পৰিলে মই হালধি অকণমান খুন্দি একদম পিচি ধুনীয়াকৈ বান্ধি দিলোঁ তাত আৰু জালুক কেইটামান দি দিলোঁ তাৰপৰা আৰু এনেকৈ ববছা বন বুলি কয় এজাত আছে বন ববছা বন নামটো ববছা বনেৰে বান্ধিলোঁ গাঁঠি আগলৈ বান্ধি কৰি তেওঁক কেইদিনমান ধুনীয়াকৈ এনেকৈ সঁজা নিচিনাকৈ এটা বনাই দিলোঁ সঁজা নিচিনাকৈ বনাই ধুনীয়াকৈ ৰাখিলোঁ তাতে মই তেওঁক মাছ চাছ এনেকৈ জাল আছে সৰু টঙি জাল কয়নে এনেকুৱা টঙি জাল বুলি কয় আমি টঙি জাল বুলিয়ে কওঁ আৰু কিবা ধৰি লওক সেই টঙি জালত সৰু সৰু দনিকনা মাছ উঠে পুঠি মাছ উঠে এনেকৈ চেঙেলী মাছ উঠে তেনেধৰণৰ মাছ উঠে তেওঁলোকে এতিয়া মাছ ব্যৱহাৰ কৰে সেইটো কাৰণে মাছ ধৰি ধৰি কিছুদিন খোৱালোঁ একসপ্তাহমান খোৱালোঁ একসপ্তাহমান খোৱাৰ পিছত তেওঁ লাহে লাহে অকণমান ভাললৈ আহিছে ভাললৈ আহোঁতে এদিন কি কৰিলোঁ চোতাললৈ আনিলোঁ আনি মেলি চালোঁ মেলোঁতে তেওঁ দুখোজ এখোজকৈ খোজকাঢ়িবলৈ ধৰিলে খোজকাঢ়িবলৈ ধৰোঁতে আমাৰ মনটো ভাল লাগিছে যে নাই এই ব ভাল পাইছে দেই বিষ কোষবোৰ আঁতৰিছে তেওঁ খোজকাঢ়িব সুস্থ হ'ব তেনেধৰণে বুলি ভাবিলোঁ তেনেধৰণে ভাবি তেওঁক খুব ধুনীয়াকৈ চিকিৎসা ল'লোঁ লওঁতে তেওঁ ভাল হ'ল ভাল হোৱাৰ পিছত পকৰে পকৰে যেনিয়ে যাওঁ আমি তেনিয়ে মানুহৰ পকৰে পকৰে ঘূৰি ফুৰে মাছ চাছ এনেকৈ ধৰোঁ আৰু ধয়ি তেওঁ কাৰণেই মাছ ধৰোঁ মাছ ধৰি কৰি খুৱাওঁ আৰু কিছুদিন এনেকৈ খুৱাওতে খুৱাওতে ধুনীয়া সুস্থও হ'ল শকত হ'ল দেখিবলৈ মৰম লগা হ'ল সেইটো কাৰণে কেনিও নাযায় ঘৰতে থাকে এদিন ক'ৰপৰা আহিলে কুকুৰ এটাই চোতালত ওলাই আছিলে কুকুৰটোৱে আহি তেওঁক ভয় খোৱালে ভয় খাই তেওঁ আঁতৰি গ'ল নহয় ওপৰলৈ উৰা মাৰি গ'লগৈ উৰা মাৰি গ'ল আমি খুব চালোঁ নেদেখিলোঁ নেদেখাৰ কাৰণে বেয়া লাগিছে বেয়া লগা কাৰণে তেওঁ এদিন আহিলে আহি আকৌ এনেকৈ আহিলে মাছ চাছ এনেকৈ ধৰি খোৱালোঁ কৰিলোঁ খালে কৰিলে তেওঁ থাকিলে ভিতৰতে দুদিনমান থাকিলে আকৌ কুকুৰ আহিলে কুকুৰ আহি আকৌ ভুকিলে ভুকাৰ কাৰণে ভয়তে তেওঁ উৰি গ'ল উৰি যোৱাৰ পৰা তেওঁ আজিলৈকে নহা হৈ থাকিলে নহা হৈ থকাত আমাৰ বেয়া লাগিছে আৰু এতিয়া কি কৰিম আৰু এতিয়া বনৰীয়া বস্তু এতিয়া উৰি গৈছে নিজৰ যদি পোহনীয়া হ'লহেঁতেন যেন তেনেহ'লেও ৰখালোঁহেতেন তেনেধৰণে ভাবি আৰু দুখ বেজাৰ দূৰ কৰিলোঁ আৰু